মাঘ বিহুৰ কাৰণে মই ঘৰলে গ'লোঁ ঘৰলে গৈ আপোনাৰ প্ৰথম দিনা ঘৰ চাফা কৰিলোঁ দ্বিতীয় দিনা মেজিৰ কাৰণে যা যোগাৰ কৰিলোঁ তাৰপিছত আপোনাৰ তিলপিঠা পুৰিলোঁ তাৰপা বিহু খালোঁ বিহু খাই পিনে গ'লোঁ হাবুঙলে ফুৰিবলে হাবুঙলে মই এইবাৰ চতুৰ্থবাৰ গৈছোঁ হাবুঙত গৈ পিনি আপোনাৰ ইমান এটা ধুনীয়া পৰিৱেশ নহয় তাতে মোৰ ভাগিন ভাগিনৰ লগৰ ভাইটি ভণ্টি সকলোৱে ধুনীয়াকে তাত বনালোঁ খালোঁ হাবুঙত ইমান ধুনীয়া বগৰী গছ আছে হাবুঙৰ পৰিৱেশটো আপোনাৰ বহুত ধুনীয়া তাত আৰু এটা কথা মোৰ ভাল লাগিলে কি তাত মানুহে আপোনাৰ যাৱতীয় যিখিনি বস্তু আপোনাৰ খাবৰ তাৰমানে এটা ধৰক ৰান্ধি বাঢ়ি খাবৰ কাৰণে যিখিনি বস্তুৰ প্ৰয়োজন হয় সকলোখিনি তাত পোৱা যায় আৰু আপোনাৰ চকী টেবুল এখন প্ৰতিখন টেবুলত তেওঁলোকে দছ টকা এখন চকীত পাঁচ টকা আপোনালোকৰ যিমানজন সদস্য আছে সকলোৱে বহি খাব পৰাকৈ তাৰ পৰাই আপুনি টেবুল চকী গোটেইখিনি সংগ্ৰহ কৰিব পাৰে আৰু আৰু অহাৰ সময়ত আপুনি কোনোবা যদি আপোনাৰ হাবুঙলৈ একেবাৰে নোযোৱা যদি কোনোবা আছে তেওঁলোকে তাত গৈ উপস্থিত হোৱাৰ পিছত হাবুঙত আপোনাৰ দৰ্শন কৰি কৰাৰ পিছত যেতিয়া আপোনালোকে ৰান্ধি বাঢ়ি খাবৰ কাৰণে যা যোগাৰ কৰিব সকলোখিনি বস্তুৱেই আপুনি তাত পাব আপোনাৰ যিখিনি আপোনাক খৰি লাগে কলপাত লাগে কি লাগে সেইকাৰণে আপোনালোকে তালে মানে গ'লেই হৈ গ'ল আপোনালোকৰ পিছৰ ব্যৱস্থাখিনি তাত কৰিব পৰাকৈ ধুনীয়া কমিটি আছে আপুনি আপোনাৰ পৰিয়ালসহ একো অসুবিধা নোহোৱাকৈ এসাঁজ ভাত বনাই মেলি আপুনি খাই হাবুংখন আপুনি ধুনীয়াকে পৰিদৰ্শন কৰি আহিব পাৰে কৰিব পাৰে আমি ঠিক তেনেদৰে কৰিলোঁ তাৰপাছত আমি গ'লোঁ শিৱসাগৰলৈ শিৱসাগৰলৈ মই আগতে গৈছোঁ গৈছোঁ যদিও এইবাৰ গৈ আপোনাৰ বেছি ভাল লাগিলে ৰংঘৰ কাৰেংঘৰ সেইখিনি আপোনাৰ চালোঁ চাই পিনি আগতকৈ ধুনীয়া হৈছে তাৰপৰা আপোনাৰ মৈদাম মৈদাম চাবলৈ যোৱা নাছিলোঁ এবাৰ গ'লোঁ মই মৈদাম চাই আহিলোঁ বিষ্ণুৰ দৌল চালোঁ যিখিনি মুঠতে আমাৰ আহোমৰ আপুৰুগীয়া সম্পদ আছে গোটেইখিনি চালোঁ চাই মেলি আহি মই গুৱাহাটী পালোহি আহোঁতে মোৰ লগত মোৰ ভতিজা ভাগিন ভাগিনহঁতক লৈ আহিলোঁ সিহঁতক আহি এদিন আপোনাৰ লৈ গ'লোঁ চিৰিয়াখানা চাবলৈ মোৰ ভতিজাই চিৰিয়াখানা দেখা নাই প্ৰথমবাৰেই চিৰিয়াখানালে তাক লৈ গ'লোঁ চিৰিয়াখানাত গৈ সি একেবাৰে ওচৰৰে পৰা আপোনাৰ হৰিণ দেখিলে হাতী দেখি কিন্তু বহুত মানে ফূৰ্তিৰে সিহঁতি দিনটো পাৰ কৰিলে আকৌ নেক্সট দ্বিতীয় দিনা তোমাৰ মিউজিয়াম চাবলৈ লৈ গ'লোঁ মিউজিয়াম দেখিও সিহঁতি বহুত তাত ফূৰ্তি কৰিলে তাৰপৰা অহাৰ দুদিনৰ পিছত মোৰ খুৰীদেউ আহিলে খুৰীদেউ খুৰাদেউক লৈ পিনি মই প্ৰথমে আপোনাৰ মা কামাখ্যা দৰ্শন কৰিলোঁ মা কামাখ্যা দৰ্শন কৰি তাতে দৰ্শন কৰি আহিলোঁ অহাৰ পিছত আপোনাৰ দ্বিতীয় দিনা ভূপেন হাজৰিকাৰ দেৱৰ সামাধিস্থল দেখুৱাবলৈ লৈ গ'লোঁ তাৰপিছত আপোনাৰ বালাজী মন্দিৰ আমি দৰ্শন কৰিলোঁ দৰ্শন কৰিলোঁ গুৱাহাটীত আপোনাৰ চাবলগীয়া বহুত বস্তুৱেই আপোনাৰ আছে সকলোবোৰ চোৱা ইমান সম্ভৱ নহয় যদিও তাৰ ভিতৰতে আপোনাৰ তাৰ ভিতৰতে আপোনাৰ দীপৰ বিললৈ গ'লোঁ এদিন দীপৰ বিলত আপোনাৰ সকলোৱে ৰান্ধি বাঢ়ি খায় খুব ভাল লাগিলে তাৰপিছত আপোনাৰ